গতিকে ইয়াৰ পাছতে কয়লা আহিলে কয়লা আৰু আমাৰ প্ৰাকৃতিক সম্পাদ হিচাপে আমি বৃক্ষ ইয়াৰ বনৌষধী গছ এইসমূহ আমাৰ প্ৰাকৃতিক সম্পদৰ ভিতৰত পৰে আৰু এইখিনি সংৰক্ষণ কৰিবলৈ হ'লে এতিয়া বৰ্তমান সাম্প্ৰতিক সময়ত

থলুৱা ব্যক্তিসকল সচেতন নহ'লে আমি এই সম্পদসমূহ আমি হেৰুৱাম এইটো হেৰুৱা পথত গৈ আছে ইয়াৰ পাছত আহিলে খাৰুৱা তেল খাৰুৱা তেল ইতিমধ্য়ে উৎপাদন হৈ আছে ঊনৈছশ

আটাইতকৈ বেছি বনৌষোধি গছ উত্তৰ পূৰ্বাঞ্চলত পোৱা গৈছিল বুলি তাহানিৰ যুগতেই কৈ থোৱা গৈছিল